মানুহ এজন সফল হ'বৰ বাবে শিক্ষিত হোৱাতো অত্যন্ত প্ৰয়োজন শিক্ষাই মানুহক জীৱনত আগুৱাই নিয়াৰ লগতে জীৱনটো সুন্দৰভাৱে অতিবাহিত কৰাত সহায় কৰে আমি জীৱনত শিক্ষাৰ জৰিয়তেই জীৱনত নানান সুখ শান্তি আদি গ্ৰহণ কৰিব পাৰোঁ শিক্ষাৰ জৰিয়তে আমাক ভাল ব্যক্তি লগতে সমাজখনত কিদৰে মিলি থাকিব লাগে আনৰ লগত কেনেদৰে কথা পাতিব লাগে আচাৰ ব্যৱহাৰ লগতে আৰ্থিকভাৱে টকা পইচা এইবোৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ায় অশিক্ষিত ব্যক্তি এজনে হয়তো এইসমূহ সুখ বা সফলতা অৰ্জন কৰিব নোৱাৰিবও পাৰে তেওঁ নাজানিব পাৰে যে বেলেগ এজন ব্যক্তিৰ লগত কিদৰে ব্যৱহাৰ কৰিব লাগিব তেখেত বেলেগ এজনৰ লগত কিদৰে কথা পাতিব লাগিব বেলেগ এজন ব্যক্তিক কিদৰে ব্যৱহাৰ কৰিব লাগিব বা তেওঁ আৰ্থিকভাৱে সক্ষম নহ'বও পাৰে তেওঁ নানান দুখত থাকিব পাৰে সেইবাবে শিক্ষা অত্যন্ত প্ৰয়োজন